শৈশৱটো গোটেই শৈশৱৰ কিছুমান ভাল লগা মোৰ স্মৃতি বুলি একো নাই গোটেই শৈশৱটোৱেই ভাল লগা গতিকে শৈশৱৰ বন্ধু বান্ধৱী সেইখিনিয়ে আটাইতকৈ ভাল লগা মা দেউতাক তেতিয়া ভাল নাপাইছিলো আৰু তেতিয়া বেয়া পাইছিলোঁ মা দেউতাক কাৰণ খুব গালি পাৰে মানে শিকায় আৰু কথাবোৰ আৰু সেইটো আমি ভাবিছিলোঁ যে বেয়াৰ কাৰণে শিকায় গতিকে সেইটোতে ফেমিলিক ইমান বেছি ভাল পোৱা কথা নাছিল তেতিয়া সেইখিনি সময়ত এতিয়া বুজি পাইছোঁ ফেমিলি কি হয় কিন্তু শৈশৱৰ শৈশৱটো গোটেইখিনি আৰু বন্ধু বান্ধৱীৰ লগত খেলা ধূলা এইবিলাকেই আৰু শৈশৱ গতিকে ফ্ৰেণ্ডৰ লগত খেলা ওলাই যোৱা ঘৰৰ পৰা বাহিৰত মনে মনে গুছি যোৱা তাৰ পাছত ঘৰ ঘৰ খেলা তাৰ পাছত ভাত ৰন্ধা এইবিলাক খেলা সেইবিলাক স্মৃতি আৰু কেতিয়াবা স্কুলতো মিছা কথা কোৱা মোৰ মোৰ কিবা এটা বদমাচি মোৰ লগৰজনীয়ে মোক মানে কি কৰা এইটো বোলে না তাই কৰা নাই বুলি তাই কোৱা এইবিলাকেই আৰু গোটেই শৈশৱটোৱেই ভাল লগা এই স্মৃতিবোৰ সদায় থাকিব স্মৃ্তি হৈ থাকি যাব কাৰণ এতিয়া এনেকুৱা ফিল হয় কি কিজানি এবাৰ যদি ৰিৱাইণ্ড কৰিব পাৰিলোঁ হয় কিন্তু এতিয়াটো নোৱাৰোঁ সেইটো এটা দুখ কিন্তু সেইবিলাক সদায় বিশেষ সময় আজীৱন বিশেষ হৈ থাকিব সেইটোৱেই আৰু